মোৰ পৰিয়ালত বোবা মানুহ নাই বাৰু কিন্তু মই দেখিছোঁ আৰু কি ক কাণেৰে নুশুনা মানুহ নাই কিন্তু ওচৰত আছে আজিকালি কাণেৰে নুশুনা বা মা মুখেৰে মাতিব নোৱাৰা মানুহৰ কাৰণে বহুতখিনি সুবিধা দিছে চৰকাৰে সেই সুবিধাখিনি ল'বৰ বাবে গাঁৱে গাঁৱে অংগনবাদী কেন্দ্ৰ ৰাখিছে সেই অংগনবাদী কেন্দ্ৰ সহায়িকাৰ জৰিয়তে বহুতখিনি সা সুবিধা কৰি ল'ব পাৰি আৰু তেওঁলোকক পৰ্য্যবেক্ষণ কৰিবলৈও দিয়ে কোনোবা তেনেকুৱা ধৰণৰ মানুহ ব্যক্তি পৰিয়ালত আছে নেকি সেই ধৰণে আমাৰ অংগনবাদী কেন্দ্ৰৰ সহায়িকা গৰাকী যায় তেনে কেনে ধৰণে পৰিয়ালক জনায় মানে জনায় চৰকাৰৰ সুবিধাখিনি ল'ব বাবে তেনেকেই সুবিধা খিনি পাই আছে আমাৰ এইখিনি অলপ আতৰত ছোৱালী এগৰাকী তেনেকৈ কাণেৰে নুশুনে তেওঁকো এই অংগনবাদী কেন্দ্ৰ সহায়িকাৰ জৰিয়তে কামবিলাক কৰি তেওঁক মই বহুতখিনি আগবঢ়াই নিছে তেওঁ চৰকাৰৰ সুবিধা বহুতখিনিয়ে পাইছে